হেল্ল' খুড়া কেনেকুৱা ভালনে অ' ভাত পানী খালে অ' এই ফাংচন চাব নাযায় নেকি আজি অ' মোৰ বইকতে যামগৈ আকৌ দুইটাই

অ' সাতটামান বজাত যামগৈ আকৌ দুইটাই কিবা জুবিন গাৰ্গ আহিছে বোলে দুইটাই সেই বাইকতে যাম সোনকালে গুচি আহিম চাই মেলি অ' দুইটাই গ অকণমান চাই গৰম ঘূগুনি এপেলেট এপেলেট খাম আৰু গৰম ঘূগুনি অ' তেনেকৈ খাই মেলি দুইটাই সোনকালে গুচি আহিম অ' এই ঠাণ্ডাটোৰ কাৰণে বেছি টাইম নাথাকো এই অ' গধূলি ভাত পানী খাই মোলৈ ফোন এটা কৰিবচোন বাৰু অ'একেখন বাইকতে যামগৈ আৰু দুইটাই অ' ফোন এটা নকৰাকৈ নাথাকিব খালি